হয় ধৰ্মই আমাক সমাজ সেৱাৰ বিষয়ে শিকায় ইয়াক আমি সঘনাই অনুশীলন কৰোঁ আমি আমাৰ গাঁৱত যদি কিবা উৎসৱ পাৰ্বণ পতা হয় তাত আমি সকলোৱে মিলি জুলি আনন্দ উল্লাসে আমি সেই উৎসৱ উদযাপন কৰোঁ দুখীয়া মানুহক সহায়ৰ হাত আগবঢ়াওঁ অসুখীয়া হ'লে আমি সেই মানুহজনক আমি চিকিৎসাৰ বাবে আমি সহায় কৰোঁ কাৰোবাৰ বিপদ হ'লেও আমি আগবাঢ়ি যাওঁ কাৰোবাৰ ঘৰত কিবা উদযাপন কৰিলেও আমি তেওঁলোককো কাম কাজেৰে বা টকা পইচাৰে সহায় কৰোঁ আৰু গাঁওখন আমি চাফ চিকুণ কৰি ৰাখোঁ গছপুলি ৰোপণ কৰোঁ ধৰ্মস্থানত আমি সেৱা আগবঢ়াওঁ ধূপ চাকি জ্বলাই আমি শৰাই আগবঢ়াওঁ এনেদৰে আমি সমাজক সেৱা কৰিবলৈ চেষ্টা কৰোঁ